অঁ হেল্ল' হয় কওকচোন পানী মানে আপোনাৰ প্ৰব্লেমটো কি হৈছে মানে পানী আপোনাৰ কেনেকুৱা ধৰণৰ পানীটো প্ৰব্লেম দেখাইছে অঁ মানে এ খোৱা বোৱাৰ মানে খোৱা পানী নে নে আপোনাৰ নে এনে মীনপালন চীনপালন কৰি থকা তেনেকুৱা কিবা প্ৰব্লেম অঁ খোৱা পানী খোৱা পানী যদি আমাৰ এ এনেকে গাঢ় আমাৰ আপোনাৰ আমাৰ অফিচৰ আমাৰ যিসকল এন জি অ' ৰ সদস্য আছে আপোনলোকৰ আপোনলোকৰ গাঁওখনৰ নামটো অঁ জুইবিল আপোনাৰ মানে এ জিলাখনৰ নামটো ক'ব নেকি

অঁ হয় হেল্ল' অঁ ঠিক আছে বাৰু সেটো নহ'লেও আপোনাৰ মানে ৰঙাচাহী পৰে ন ৰঙাচাহী আমি মানে আপোনাৰ এই আৰু আপোনাৰ আপুনি কওঁতে মই গম পাইছোঁ এইটো আমাৰ মানে যিসকল মানুহ আছে তেওঁলোকে যাব আমি পঠাম আমিও যাম গৈ পেলাই আপোনালোকৰ

আৰু যদি আইৰণ থাকে তেতিয়াতো আইৰণৰ আপোনাৰ যিটো পানী হয় সেটো খাব নালাগে সেইটো মানে সেইটোত প্ৰব্লেমটো বেছি মানে মানুহৰ ইভাগে ইভাগে প্ৰব্লেম হোৱাটো হয়েই মানে নিজৰ দেহটো মানে বহুত মানে শৰীৰটো বহুত শৰীৰত বহুত মানে কষ্ট হয় মানে যদি আইৰণৰ পানীটো খায় বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে

আপোনাৰ মানে পানীটো পুৰা মানে পুৰা বিশুদ্ধ পানী দিব আপোনলোকক আপোনলোকে একো টেনচন প্ৰব্লেম পাব নালাগে আপোনালোকক চব দিয়া হ'ব আৰু তেনেকুৱা অঁ ঠিক আছে আৰু তেনেকুৱা বেলেগ প্ৰশ্ন অঁ পানী পানীটো বাৰু আপোনলোকৰ কি কয় মাজুলী এৰিয়া বুলি কৈছে যেতিয়া মাজুলী বানপানী হৈয়ে থাকে তাৰ ফলতো তেনেকুৱা পানী প্ৰব্লেমটো সেইটো আহিব পাৰে সেইটো বাৰু একো নাই আমি যাম সোনকালে গৈ আপোনাক প্ৰব্লেমটো চাই দিম তাৰ পিছত আমাৰ সকলো সদস্য যাব আপোনলোকৰ এনে গা গা গাঁৱৰ আপোনলোকৰ যিটো চৰকাৰী এনেকে ফাণ্ডৰ ফালৰ পৰা এনেকৈ চৰকাৰী পানী অহা নাই নেকি অঁ অঁ সেইটো বাৰু আপোনালোকে গৈ তেওঁলোকক সুধিব যে পানীটোত ব্লিছিং দিছেনে নাই পানীটো কেতিয়াৰ পৰা আৰু কিমান কিমান দিনৰ পিছৰ পৰা খাব পাৰিম আপোনালোকে তাতো গৈ যোগাযোগ কৰিব পাৰে আপুনি কৰিছে নিকি যোগাযোগ কৰিবলৈ তাত গৈছে নিকি আজিলৈকে ঠিকে আছে বাৰু কিন্তু আপোনালোক গৈ অহাতো ভাল তেতিয়া গ'লে মানে মানুহবিলাকে গম পাইযে কি হৈছে কি নাই হোৱা অঁ বাৰু পানীটো বাৰু এইবিলাক পানী ভাল আহিব যেতিয়া চৰকাৰৰ ফালৰ পৰা আহিছে তাত বহুতো ৰাসায়নিক এনেকুৱা পদাৰ্থ দি দিয়া থাকে য'ত নেকি পানীটো হাণ্ডড্ৰেড পাৰ্চেণ্ট হাণ্ডড্ৰেড হাণ্ডড্ৰেড পাৰ্চেণ্ট ভাল কৰিবলৈ চেষ্টা কৰে তাত এনেকুৱা পুৰা এনেকুৱা টাইপৰ ঔষধ দিয়া হয় য'ত নেকি সোনকালে পানীটো চাফ হৈ খাব পৰা কৰি তোলে সেইবিলাকত তাৰো তাৰো ওপৰত আমাৰ মানুহ আছে আমাৰ যাব আপোনালোকৰ তাত যাব আপোনলোকক চাব সেই আপোনালোক যোৱালৈকে বুলি আপোনালোকে সেইকেইদিন অলপ ধৈয্য় ধৰি থাকিব আৰু আমাৰ মানুহ আমাৰ ফমত থকা যিমান মানুহ আছে আপোনলোকৰ তাত যাব গৈ পেলাই আপোনলোকৰ সকলোৱে তেওঁলোকৰ লগত একেলগে মিলি পেলাই মিলি কথাবোৰ পাতিব পতা পিছত তেওঁলোকক ক'ব চব কৰি দিব আৰু আপোনাৰ একো নাই ক'বলগীয়া অঁ অ'কে অ'কে ঠিক আছে তেনেহ'লে